অঁ ৰতন দা কি কৰি আছে অ' অঁ ঘৰতে আছে আচ্ছা শুনক না মই গুৱাহাটী আহিছিলোঁ গুহাটীৰ মোৰ ইয়াৰ পৰা যাব লাগে মৰিয়নী ঠিক আছে মৰিয়নীৰ পৰা মই আকৌ আহিব লাগিব গুৱাহাটীত অঁ এই দুদিনৰ কাৰণে মই মানে কি অ'লা ল'ব লগা আছে তো আপোনাৰ অ'লা ড্ৰাইভাৰ কোনোবা চিনাকি আছে নেকি হয় ৰেটিং কেনেকুৱা বাৰু তেওঁৰ ফ'ৰ পইন্ট ফাইভ হৈ আছে ন আচ্ছা বাকী ব্যৱহাৰ পাতি ভালে নে তেওঁৰ

আচ্ছা ঠিক আছে বাৰু সেইটো প্ৰব্লেম নাই বাকী এনেই খোৱা বোৱা কিবা আছে নেকি আচ্ছা গাড়ী ঠিকেই চলায় হয় অ'ভাৰ স্পীডিং কিবা কৰে নেকি তেওঁ নহয় ন আচ্ছা আচ্ছা ঠিকে আছে দিয়া বাকী লাইচেঞ্চ বাকী আৰ চি এইবোৰ গোটেইখিনি তেওঁৰ ঠিকেই থাকে নে আচ্ছা ফোন নম্বৰটো ক'ব নেকি এবাৰ অঁ কওকচোন নাইন ওৱান জিৰ' ওৱান টু ছিক্স ছেভেন টু থ্ৰি ফ'ৰ ঠিক আছে দিয়ক কি নাম ক'লে তেওঁৰ দিব্যজ্যোতি হাজৰিকা ন হয় বাৰু ঠিক আছে মই এবাৰ ফোন কৰি চাম বাৰু দিয়ক নহ'লে আপুনি এবাৰ ফোন কৰি দিব নেকি অঁ ঠিক আছে ময়ে ফোন কৰি ল'ম বাৰু হ'ব দিয়ক ধন্যবাদ